অঁ কওকচোন অঁ আমাৰ পৰিয়ালটো যোৱাৰ কথা আছিল বাৰু আপোনালোকে কিহত যাব

আপোনালোকে ৰাতিলৈকে থাকিব নে নাথাকে অঁ হ'ব বাৰু তেতিয়াহ'লে আমি ওলাও একেলগতে যাঁও আমি আহোতে কিবা বেলেগ এটা ব্যৱস্থা কৰি গুচি আহিম আৰু অঁ হ'ব দিয়ক ওলাওক